মই ফুৰি বৰ ভালপাওঁ মই ঢলা শদিয়া দলঙো দেখিছোঁ আমাৰ মামাৰ ঘৰ আছে তাত ঢলাত তালৈও গৈছোঁ শিৱসাগৰলৈতো গৈয়ে থাকোঁ মোৰ ছোৱালীৰ ঘৰ আছে বোৱাৰীৰ ঘৰ আছে শিৱসাগৰ দৌল দেখিছোঁ চৰাইদেউ দেখিছোঁ ঢলা শদিয়াৰপৰা ধৰি ঢকুৱাখানা গেৰুকামুখ গুৱা হেৰি গুৱাহাটী দেখিছোঁ নগাঁৱত দেখিছোঁ নগাঁৱত মোৰ ছোৱালী আছে নগাঁৱলৈ গৈ থাকোঁ ডিফু দেখিছোঁ ডিফুত মোৰ ভতিজা আছে তালৈও যাওঁ মই ভ্ৰমণত মই ভালপাওঁ মই বহুত জেগালৈ গৈছোঁ আকৌ এইপিনে ঢেকীয়াখোৱালৈ গৈছোঁ ঢেকীয়াখোৱাত মই বোৱাৰী আনিছোঁ ঢেকীয়াখোৱাৰ পৰা আৰু ভণ্টী এজনী আছে তালৈ গৈছোঁ ঢেকীয়াখোৱা ভাদমহীয়া ইমান ভাল লাগে ভাদমহীয়া গৈয়ে থাকোঁ ঢেকীয়াখোৱালৈ আৰু এদিন যদি থাকিব লাগে ভণ্টীৰ ঘৰত এদিন থাকিব লাগে বোৱাৰী ঘৰত আকৌ শিৱসাগৰতো মোৰ বোৱাৰী আনিছোঁ বোৱাৰীৰ ঘৰলৈও যাওঁ ছোৱালী পৰিছে ছোৱালীৰ ঘৰলৈও যাওঁ দুই ঘৰতে থাকিব লাগে কেইবাদিনো হৈ যায় ছোৱালীও এইবোৰ জেগা চেগাবোৰ দেখুৱাই টেঙাপুখুৰী এইবোৰ হেৰি শিমলগুৰি এইবোৰ চব দেখিছোঁ মই মই ফুৰি ভালপাওঁ মই জেগা বহুত দেখিছোঁ আমাৰ ইয়াৰ মাজুলীটো সত্ৰ আটাইবোৰ সত্ৰই দেখিছোঁ কমলাবাৰী গড়মূৰ আউনীয়াআটী বেঙেনাআটী এই সত্ৰ আটাইকেইখন দেখিছোঁ দেখিবলৈ জেগা মই আঁতৰলৈহে যোৱা নাই গুৱাহাটীৰপৰা ধৰি এই চব বহুত জেগা ফুৰিলোঁ ঢুকুৱাখানাৰপৰা ধৰি পেলাই হালধি বাৰীলৈও গৈছোঁ হালধি বাৰীত আমাৰ ভণ্টী আছে মই এইদৰে মিটিৰ কুটুম ভণ্টী মামাহঁত আছে ঢলা শদিয়াত তালৈ গৈছোঁ শদিয়া দলং চাইছোঁ গেৰুকামুখ চাবলৈ গ'লোঁ গেৰুকামুখত আমাৰ ৰাইজ গৈছিলে ৰাইজৰ লগত গৈছিলোঁ এনেই জেগা বহুতখিনি জেগা দেখিছোঁ সেইবোৰত কিন্তু মোৰ চখ আছে ফুৰাত আকৌ এতিয়া আমাৰ গোপিনী যাওঁ যাওঁ কৰি আছে আকৌ ক'ৰবালৈ যাম চাবলৈ এতিয়া ক'লৈ যাওঁ তাকেহে গম নাপাওঁ কিন্তু জেগা চাইছোঁ অলপমান জেগা নেদেখাকৈ থকা নাই